পৰহি দিনা চাৰ্জাৰডাল ওচৰৰ দোকান এখনৰপৰা কিনি আনিলোঁ দামটো বেছি ল'লে ভাল হ'ব বুলি কৈছিলে দাদাজনে দাম লৈছিল যেতিয়া ভালেই বুলি ভাবিলোঁ কিন্তু ঘৰত আনি চাৰ্জ দিওঁতে দেখিলোঁ চাৰ্জাৰডাল গৰম হৈ যায় তেনেকৈ পৰহি দিনা চলিলে কালিও তেনেকৈয়ে চলিলে তাৰপাছত আজি ৰাতিপুৱা চাৰ্জ দিওঁতে শ্বৰ্ট হৈ বেয়া হৈ থাকিলে এনেকুৱা চাৰ্জাৰ নেক্সট টাইম নিকিনো আৰু দেই ইমান দাম দি